আমাৰ অঞ্চলত বিভিন্ন চৰাই দেখা পোৱা যায় যিহেতু আমাৰ গাওঁ অঞ্চলত থাকোঁ ইয়াত মানে বহুত চৰাই লগ লাগি গছবিলাকত থাকে আৰু তাৰ ভিতৰত আমি দেখা পোৱা কাউৰী ভাটৌ চৰাই শালিকা চৰাই মা ইয়াৰ মানুহবিলাকে ঘৰে ঘৰে পাৰ চৰাইক পোহেও আৰু ঠিক তেনেদৰে বতৰ বা জলবায়ু অনুসৰি পৰিভ্ৰমী চৰাইবিলাকো আমাৰ ইয়ালৈ আহে আৰু সেই চৰাইবিলাক গোটেই চৰাই বিলাকে ইয়াতে কিৰিলি পাৰি সন্ধিয়া আকাশেদি উৰি যায় এইবিলাক চাই আমাৰ ভালেই লাগে বাৰু আৰু আৰু বিভিন্ন চৰাই আমাৰ ইয়াতে দেখা যোৱা দেখা পায় যিহেতু বহুত চৰাই ইয়াতে আছে নাম কিছুমানৰ নাম নাজানোৱেই থলুৱা নামবিলাক জা নাজানো আৰু তাৰপিছত কিছুমান সৰু সৰু চৰাই টিপচি চৰাই আৰু ডাউক চৰাই যে ডাউক চৰাই পানীত থকা দেখা যায় আৰু আমাৰ ইয়াতে প্ৰায়ভাগ মানুহে হাঁহ চৰাই প পোহেও আৰু তাৰ পিছত আৰু ৰাজহাঁহ তাৰপাছত কুকুৰা চৰাই এনেকৈ আৰু বহুত চৰাই দেখা পোৱা যায় মোৰ প্ৰিয় চৰাই ভিতৰত বহুত চৰাই ভাল পাওঁ তাৰ ভিতৰত ময়ুৰ চৰাই তাৰপিছত কুলি কুলিও এটা বতৰ অনুযায়ী বসন্ত কালত ইয়ালৈ আহে আৰু ঠিক তেনেদৰে বহুত চৰাই ভাল লাগে